হেল্ল' বাইদেউ হয় বাইদেউ কওক

হয় বাইদেউ অলৰেডি কি কয় আমাৰ কৰ্মচাৰীসকলে আপোনালোকে ধৰি লওক কি কিয় কালি দেখিছিলে আপোনালোকৰ ট্ৰেঞ্চফৰ্মাৰটো আমাৰ কৰ্মচাৰীসকলে উঠাই আনিলে টেঞ্চফৰ্মাৰটো সেই ট্ৰেঞ্চফৰ্মাৰটো আমাৰ গড়গাঁও যি আপোনাৰ কি কয় এ পি টি চি এলৰ আপোনাৰ কি কয় অফিচ আছে তাত আপোনাৰ জমা দিয়া হ'ল এতিয়া আপোনাৰ আমাৰ গড়গাঁও কৰ্মচাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাৰ কি কয় ট্ৰেঞ্চফৰ্মাৰটো ধৰি লওক বনাবলৈ চেষ্টা কৰি আছে সেইটো বনালেতো বনালে বনিলটো খুব ভালেই কথা বাৰু নবনিল হয়তো ধৰি লওক কি কয় আগন্তটো পৰ্যায়লৈ আপোনাল ধৰি লওক নতুন ট্ৰেঞ্চফৰ্মাৰ তাত ফিটিং কৰিবলগীয়া হৈ যাব পাৰে তাৰ কাৰণে মই আপোনালোকৰ কাৰণে কি কয় বৰ দূষিত যে কি কয় আপোনালোকৰ একদিন অকণমান অসুবিধাত সমস্যাত ভূগী মানে ভূগী আছে

বা আপোনালোকৰ আপোনালোকৰ ঘৰ গছ গছনিবিলাকে ধৰি লওক কি কয় কাৰেণ্টৰ তেনেকে লাগি থাকে সেইবিলাক আপোনাৰ ধৰি লওক বাঁহ গছ তেওঁলোকে পৰিলে তেওঁলোকে আপোনাৰ ধৰি লওক কি কয় তেনেকে কটা মেলা নকৰে বা গছ এডালকে আপোনালোকে ধৰি লওক কি কয় বোলে ডাঙৰ গছ এজোপা আছে বোলে কাৰেণ্টৰ ওচৰতে আছে এ পি ডি চি এলক আগে খবৰ কৰিব লাগে যে ধৰি লওক কিয় এই গছজোপা কাটিবলৈ আছে বোলে কি কয় আপোনালোকে কাৰেণ্টটো কাটি দিয়ক আপোনালোকে একো নজনা নেমেলাকে তেনেকে আপোনালোকে কাৰেণ্টটো কাটি দিয়ে অ' কাৰেণ্টটো কাটি দিয়াৰ ফলত কি হয়গে আপোনাৰ ধৰি লওক কি কয় তেতিয়া এই গছডাল যেতিয়া আপোনালোকৰ কি কয় দুইডাল তাঁৰত আপোনাৰ জইন হৈ যায়গে তেতিয়া আপোনাৰ ট্ৰেঞ্চফৰ্মত মানে এটা স্পাৰ্ক হয়গে আৰু স্পাৰ্ক তেনেকে পৰি পৰি থকা অৱস্থাত আপোনাৰ মানে কি ক টেঞ্চফৰ্মটো এটা ঝাটকা পায়গে সেই ঝাতকা পোৱাৰ কাৰণে আপোনাৰ ট্ৰেঞ্চফাৰটো অকল এদিন দুদিন নহয় আপোনাৰ প্ৰায়ে মানে কি কয় ঝাতকাটো পৰি আছে আগৰ পৰাই

ঠিক সেইটো হিচাপত কি কয় আপোনালোকে ধৰি লওক কিছুমান সজাগ সচেতন হ'ব লাগিব সচেতন হ'ব লাগিব নে কি কয় বাকী যি কি অঁ বাকী যি হওক আপুনি কি কয় মই অফিচৰ লগত মই কথা পাতিছিলোঁ আজি আপোনালোকৰ ট্ৰেঞ্চফাৰটো আপোনাৰ ধৰি লওক কি কয় আজি আমাৰ দুজনমান আপোনালোকৰ কি কয় সহকৰ্মী তাত নাছিলে তেওঁলোকে কিবা আপোনাৰ অসুখ বিসুখত থকাৰ কাৰণে কিবা তেওঁলোকে ডিউটি আহিব নোৱাৰিলে তথাপিও কাইলে ভাগত আপোনালোকৰ টেঞ্চফৰ্মাৰটো যি আছিলে যি নাছিলে আপোনালোকে তাত খুলি খালি আপোনাৰ ধৰি লওক যি বিজুতি ঘটি আছে কালি তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি পেলাই কাইলেহে ৰিজাল্টটো দিব আৰু যদিহে আপোনালোকৰ ট্ৰেঞ্চফৰ্মাৰটো যদি ইয়াতে ভাল হৈ যায় যাব খুব ভালেই কথা তাত অঁ যদি কি কয় ইয়াত যদি ভাল নহয় তেতিয়া কিন্তু আপোনালোকে ধৰি লওক আকৌ এটা নতুন ট্ৰেন্ঞ্চফৰ্মাৰ কাৰণে কি কয় আৱেদান কৰিব লাগিব অঁ খৰচা অঁ খৰচাৰ বিষয়ে আপোনাৰ ধৰি লওক আপোনালোকে কি কয় গড়গাঁও আমাৰ যি আপোনাৰ এ বি টি চি এলৰ আপোনাৰ অফিচ আছে

অঁ অঁ তদাপিতো ধৰি লওক কি কয় এতিয়া ধৰি লওক কি কয় কাইলে খোলা ল'বলৈহে গম পোৱা যাব অঁ বাকী আপোনাৰ ধৰি লওক কি কয় কাইলে খোলাৰ লগে লগে আপুনি খবৰ লৈ থাকিব খবৰ জনাম বাৰু কাইলে আবেলি মানে আপুনি ফোন এটা কৰিব তেতিয়া আপোনাৰ ধৰি লওক কি কয় কি হৈছে কি নাই তেতিয়া আপুনি অন্ততঃ কি কয় ধৰি লওক জানিব পাৰিব বা গাঁও সকলকো আপুনি কি কয় এটা বাৰ্তা দিব পাৰিব যে আমাৰ ট্ৰেঞ্চৰ্ফমাৰটো এনেকুৱা হৈ আছে বুলি ভাল হ'লেতো ভালেই আৰু কি কয় বেয়া হ'লেতো ধৰি লওক কি কয় গোটেই ৰাইজে আপোনাৰ কিবা এটা দি পেলাই হ'লেও ধৰি লওক কি কয় বস্তুটো বনাব লাগিব নে কি কয় অন্ধকাৰত থকাতকে বাৰু তাকেই কি কয় আপোনালোকে যি ভাৱে আৰু ধৰি কি কয় আমাৰ ফালৰ পৰাটো আমাৰ গোটেই প্ৰচেষ্টা চলাই আছোঁ বাকী বাকী যিসকল আপোনাক কি কয় গাঁৱত আপোনাৰ চুৰি কাৰ্য বা কিবা কিবি বা এনেকে গছ কটা কিবা কিবি আপোনালোকে সেইবিলাকো অকণমান পৰ্যবেক্ষন কৰিব এ পি ডি চি এলৰ ফালৰ পৰা আপোনালৈ সেইটো এটা অনুৰােধ থাকিল ঠিক আছে বাৰু ধন্যবাদ